মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে মই অনুভৱ কৰোঁ মই উচ্চতৰ মাধ্য়মিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত স্নাতকোত্তৰ বাবে কোন বিদ্য়া মহাবিদ্য়ালয়ত এডমিছন কৰিম বা নামভৰ্তি কৰিম বুলি ভাবোঁতে সেই বিষয়ে মোৰ তিনি চাৰিটা উপায় আছিল যিহেতু এখন আছিল কে বি আৰ দি কলেজ ওৰাং এখন আছিল তেজপুৰ কলেজ এখন আছিল দৰং কলেজ আৰু এখন আছিল ৰৌতা কলেজ আৰু অন্তিম এখন অনুভৱ কৰিছিলোঁ মই দৰং কলেজ এইসমূহ কলেজ থকাৰ স্বত্বেও মই নামভৰ্তি কোনটো কলেজত কৰিম বুলি মই বহুত দোধোৰ মোধোৰ লাগিছিল কাৰণ তাতে মই নামভৰ্তি কৰা মাত্ৰ কথা নাছিল তিনি বছৰৰ পৰা ঘৰৰ পৰা পঢ়িম নে বাহিৰতে এখন ৰুম ভাড়াত লৈ পঢ়িম সেই বিষয়ে মই সিদ্ধান্ত ল'বলৈ সক্ষম হোৱা নাছিলোঁ এই সিধ সিদ্ধান্তত মই পৰিবাৰৰ পৰামৰ্শ লৈছিলোঁ যিহেতু মোক পৰিবাৰে নিজৰ ইচ্ছা আৰু মনৰ কথা শুনি য'ত কৰিব ইচ্ছা তোৰ তাতে কৰ বুলি এটা সাহস দিছিল যদিও মই এই বিষয়ে বহু দোধোৰ মোধোৰত আৰু সন্দেহত পৰিছিলোঁ সেই সময়ত মই নিজৰ নামভৰ্তিৰ কাৰণে তিনি চাৰিটা কলেজত এপ্লিকেচন দিছিলোঁ কিন্তু অন্তিম সময়ত সময়ৰ চাই আৰু মোৰ ভবিষ্য়তৰ বাবে সা সুবিধা সকলো চাই তেজপুৰৰ অৱস্থিত তেজপুৰ মহাবিদ্য়ালয়ত আৰ্টছ অৰ্থাৎ কলা শাখাত মই নামভৰ্তি কৰি পলিটিকেল চাইন্স ৰাজনীতি বিজ্ঞান বিষয়ত মই মেজৰ লৈছিলোঁ সেই সময়ত মোৰ এখন সিদ্ধান্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লগতে মই আজি অনুভৱ কৰিব পাৰিছোঁ এই সিদ্ধান্ত মোৰ এখন ভাল বা শুদ্ধ সিদ্ধান্ত বুলি পৰিণত হৈছে সেই সিদ্ধান্তৰ দ্বাৰা মোৰ জীৱনত মই বহু সদ শিকিব পাৰিছোঁ তথা মই বহু নতুন নতুন জাগা নতুন নতুন বন্ধু বান্ধৱীৰ লগতে নতুন নতুন পৰিকল্পনাসমূহ দেখিব পাইছোঁ তেজপুৰ মহাবিদ্য়ালয়ত পলিটিকেল চাইন্স ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰি মই যি অনুভৱ কৰিব পাৰিছোঁ সেই অনুভৱ অথচ মই বেলেগ কলেজত বা বেলেগ ঠাইত কৰিব নাপাৰিলোহেঁতেন